হেল্ল' অঁ এই পঞ্চায়তত যাবানা অঁ কিবা খেতিৰ হেৰি বীজ আহিছে কি কি খেতিৰ বীজ আহিছে বা অঁ আলু আহিছে বোলে আৰু সেই আহিছে বোলে এই ধানৰ বীজ আহিছে হয় হয় অঁ যাম আৰু সেই আহিছে অঁ কিবাকিবি কিবা বোলে এই কিবা শাক পাচলিৰো বীজ আহিছে বোলে অঁ আনবা যাবা লাগব এই যাবা দিছে সোনকালে পঞ্চায়তত অঁ এইবাৰো এই অঁ এই বীজখিনি আনবা লাগব খেতি কৰবা লাগব না

ধানৰটো দিছে আৰু এই চব্জি তব্জিৰো বীজ দিছে চব আনবা যাবা লাগব অঁ অঁ আৰু সেই আনি খেতি কৰবা লাগব ভালকৈ হাঁ হেৰিত গাড়ীত এই পিলপিলিত যাব লাগব বীজ আনবা অঁ অঁ দে অঁ অঁ দে হ'ব দে ক'ম দে